ইয়াতে বহু ধৰণৰ ৰেষ্টুৰেন্ট আছে ধৰক লঙ্কেশ্বৰত আছে খনামুখত আছে ইউনিভাৰ্চিটিত আছে হাইটমালত আছে ফৰেষ্ট স্কুলত আছে আমৰ তলত আছে এনেকুৱা আমৰ তলত আছে ৰেষ্টুৰেন্ট তাতে চিকেন পকোৰা পায় ম'ম' পায় আৰু এইফালে এগ ৰ'ল পায় চিকেন ৰ'ল পায় চাউমিন পায় যি খাব বিচাৰে আপোনালোকে তাকে পাব আৰু ফৰেষ্ট স্কুলত ঘুগুনী পাব চিকেন পকোৰা পাব ম'ম' পাব ইডলি পাব যি খাব বিচাৰে ফৰেষ্ট স্কুলত পাব মিঠাই দোকানত মিঠাই যি খাব বিচাৰে চাহৰ লগত গজা চিঙৰা মিঠাই কালাকান গল্লা যি বিচাৰে গুৰৰ গল্লা গোটেই পাব লঙ্কেশ্বৰৰ ফালেও পাব মানে ইডলি পাব ম'ম' পাব পিজ্জা পাব তাৰপিছত ধৰক যোনে যি বিচাৰে আৰু ৰেষ্টুৰেন্টত ম'ম' চিকেন ইডলি চাউমিন ঘুগুনী যাই যি বিচাৰে তাৰপিছত ভেজ ৰ'ল চিকেন ৰ'ল চাউমিন আৰু এইফালে পোলাও ভেজ পোলাও পাব চিকেন পোলাও পাব বিৰিয়ানি পাব এইবোৰ চব পাব যোনে যি খাব বিচাৰে আৰু আজিকালিতো অৰ্ডাৰ দিলে চব ঘৰত আহি দি যায় আজিকালি সুবিধা হৈছে ফোনৰ যোগেদি চব অৰ্ডাৰ দিয়ে ঘৰত আহি দি যায় বা দোকানত গ'লেও অৰ্ডাৰ দিলে অলপ সময় ৰখি লৈ আহিব পাৰে ঘৰত আনি খাব পাৰে বা তাতেও খাই আহিব পাৰে যি বিচাৰে তাকেই পাব আৰু